নমস্কাৰ পলিঅ'ৰ পৰা সুৰক্ষিত কৰিবলৈ বৰ্তমান আমাৰ গাঁওখনৰ মানুহে তেওঁলোকৰ ল'ৰা ছোৱালীক কি কৰে এই কথা কোৱাৰ আগতে মই কিছুদিন আগলৈ উভটি যাবলৈ বিচাৰিছোঁ আজিৰ পৰা পঁচিছ বছৰ আগতে আমাৰ এইখন গাঁৱতেই নহয় ভাৰতৰ বিভিন্ন ঠাইত পলিঅ' মহামাৰীয়ে দেখা দি ল'ৰা ছোৱালীবিলাক সৰুতে বিকলাংঙ্গ কৰি তুলিছিল ইয়াৰ মূল কাৰণ হৈ গুচি গ'ল পলিঅ'ৰ প্ৰতি অজ্ঞানতা আৰু ইয়াৰ প্ৰতি ল'ব লগা যি সাৱধানতা আৰু যি যতন তাৰ অভাৱ এটা সময়ত চৰকাৰীভাৱে এখন আঁচনি প্ৰস্তুত কৰি গোটেই সমগ্ৰ ভাৰতবৰ্ষক পলিঅ' মুক্ত কৰাৰ বাবে যি ব্যৱস্থা হাতত ল'লে তাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ অন্যান্য গাঁওখনৰ দৰে আমাৰ গাঁওখনৰ মানুহেও এগৰাকী মাতৃক শিশু এটি গৰ্ভাৱস্থিত হোৱাৰ পৰাই যিমানসমূহ মাতৃৰ যতন ল'লে এটা শিশু পলিঅ'মুক্ত হৈ জন্ম ল'ব পাৰে এই সকলোবিলাক ব্যৱস্থা গ্ৰহণ কৰি আহিছে সময়ে সময়ে মাতৃসকলক চিটা দিয়া বিভিন্ন বেজি প্ৰদান আইৰণ কেলছিয়াম আদি খোৱাৰ উপৰিও শিশুটো জন্ম হোৱাৰ লগে লগে তিনি দিনৰ পিছৰ পৰাই পলিঅ'ৰ যি ঔষধ কিমান পালি ঔষধ খুৱাবৰ কাৰণে নিৰ্দেশনা দিয়া থাকে সম্পূৰ্ণ সেই ঔষধসমূহ সেৱন কৰিবৰ কাৰণে মাতৃগৰাকীক লগতে তেওঁলোকৰ পৰিয়ালক পৰামৰ্শ দিয়ে আৰু নিজেও এইক্ষেত্ৰত কিছু আগবাঢ়ি গৈ মাতৃসকলে বা তেওঁলোকৰ পৰিয়ালৰ মানুহেও সেই প্ৰতিষেধকসমূহ গ্ৰহণ কৰে ইয়াৰ পিছত জন্মৰ পৰা পাঁচ বছৰ বয়সলৈ সৈতে চৰকাৰীভাৱে গ্ৰহণ কৰা সেই আচঁনিৰ জৰিয়তে বছৰটোৰ যিকেইটা তাৰিখত পলিঅ'ৰ প্ৰতিষেধক আহে গাঁও অঞ্চলবিলাকত আশাৰ জৰিয়তে খুওৱাৰ ব্যৱস্থা আছে এই সকলোবিলাক ব্যৱস্থাত গাঁৱৰ ৰাইজে নিশ্চিতভাৱে সহযোগিতা কৰে আৰু সেই কেন্দ্ৰসমূহলৈ নিজৰ ল'ৰা ছোৱালীবিলাকক লৈ গৈ পলিঅ' ঔষধ খুৱায় ইয়াৰ পৰা যদি কিবা কাৰণত সেই দিনটোত ল'ৰা ছোৱালীবিলাকক যদি পলিঅ' ঔষধ খুৱাবলৈ নাপায় তেওঁলোকে চৰকাৰী হস্পিটেলত যোগাযোগ কৰি নাইবা আশাৰ লগত যোগাযোৰ কৰি নাইবা স্থানীয় এ এন এম জি এন এমসকলৰ লগত যোগাযোগ কৰি হ'লেও এই পলিঅ' প্ৰতিষেধকবোৰ তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক খুওৱাৰ ব্যৱস্থা কৰে যিটো কথাৰ কাৰণে বৰ্তমান সময়ত এখন পলিঅ'মুক্ত গাঁও হিচাপে আমিও দাবী কৰিব পৰা হৈছোঁ